মই কুকাৰত ভাত বনাই ভালপাওঁ দালি ধুনীয়াকৈ উহাই দি তাৰ পিছতে মই মাংস বনাই বহুত ভালপাওঁ মাংস মই প্ৰথম আদা নহৰু জালুক জিৰা পিচি লওঁ তাৰ পিছতে পিঁয়াজ তাৰ পিছতে এই এই তাৰ পিছত কি বিলাহী পিচি লওঁ তাৰ পিছতে চবকেইটাৰ লগত মই তেলত দি ভাজি ল'ম আগত তাৰ পিছতে মাংস বহাই দিম ধুনীয়াকৈ তাৰ পিছতে মাংস একদম যেতিয়া হ'ল তেতিয়া মই লাষ্টত নমাই এই এই গৰম মচলা লং দালচেনি গৰম মচলা দি পেলাই মই ধুনীয়া পাত দি মই নমাই পেলাই থওঁ ঢাকি পেলাই তাৰ পিছত মই পায়স বনাই ভালপাওঁ পায়স মই এপোৱা চাউলৰ এপোৱা চাউলত মই তিনি লিটাৰ গাখীৰ তাৰ পিছতে কাজু লং এলাচি তেজপাত দি মই ধুনীয়াকৈ বনাই পেলাই খিচমিচ চিচমিছ দি পেলাই বনাই মই আধা ঘণ্টাৰ পিছত আধা ঘণ্টামান পিছত মই নমাই পেলাই থয় ধুনীয়াকৈ বুটা হৈ পেলাই থয় তাৰ পিছত এইটো অকমান ঠাণ্ডা হয় আৰু সেইটো মই খাই ভালপাওঁ তাৰ পিছতে মই কিন্তু মাংস খাই পেলাই এই ছাগলী মাংস ভালপাওঁ এইটো মই ধুনীয়াকৈ বনাব জানো ছাগলী মাংস ছাগলী মাংস এনেকৈয়ে বনাওঁ এই যেনেকৈ আগতে কয় এনেকৈয়ে বনাওঁ তাৰ পিছত

তাৰপিছত কি আছে ৰাতিপুৱা

ঘৰত চাফ চাফাই কৰি মই পূজা কৰি ভালপাওঁ মন্দিৰত মই পূজা চোজা কৰি পেলাই মই তাৰ পিছতে পৰা উঠি পেলাই মই এক কাপ কফি খাওঁ ভালকৈ বনাই পেলাই পিছতে